যোগা হৈছে প্ৰাচীন ভাৰতীয় অনুশীলনত পদ্ধতি যি শৰীৰৰ মন আৰু আত্মাৰ সংগতিপূৰ্ণ বিকাশ ঘটায় দৈনন্দিন জীৱনৰ যোগাসন অনুশীন শৰীৰৰ নমনীয়তা আৰু শক্তি বৃদ্ধিৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এনে বহু যোগাসন আছে যিবোৰ বিশেষভাৱে নমনীয়তা প্ৰশ্বাস আৰু দেহৰ সম সামগ্ৰীক সক্ষমতা বৃদ্ধিত সহায় কৰে কিছুমান প্ৰধান যোগাসনৰ বিৱৰণ আমি ক'বলৈ গ'লে প্ৰথমতে আহে সূৰ্য নমস্কাৰ সূৰ্য নমস্কাৰ হৈছে এক সম্পূৰ্ণ ব্যায়াম য'ত বাৰটা ভিন্ন আসনৰ সংমিশ্ৰণ আছে এই অনুশীলনে সমগ্ৰ শৰীৰৰ মাংসপেশী সংক্ৰিয় কৰে নমনীয়তা বৃদ্ধি কৰে আৰু শক্তি যোগায় প্ৰতিদিনে কমেও পাঁচ দহ বাৰ সূৰ্য নমস্কাৰ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ ওজন হ্ৰাস আৰু দেহৰ উন্নত হয় দ্বিতীয়তে আহিলে ভুজঙ্গা ভুজঙ্গাসন এই আসনটো পিঠি চুই কৰি সাপৰ সাপৰ দৰে ভংগী কৰা হয় ই পিঠিৰ নমনীয়তা বৃদ্ধি কৰে আৰু মাংসপেেশী শক্তিশালী কৰে পেটৰ চাপ হ্ৰাস কৰাতটো ই বিশেষ সহায় কৰে পশ্চিমোত্তানানস পশ্চিমোত্তানাসন এই আসনটোৱে মূৰৰপৰা ভৰি পৰ্যন্ত মাংসপেশী টান মাৰে এই শৰীৰৰ নমনীয় কৰি তোলে বিশেষকৈ মূৰৰ পিছফালে মজিয়াৰ মাংসপেশী আৰু মূৰ ঘাটৰ উপকাৰ কৰে তাড়াসন তাড়াসনে শৰীৰক সোজা আৰু মজবুত কৰি তোলে এই দেহৰ ভংগী শুদ্ধ কৰে আৰু ভাৰসাম্য দৃষ্টি সৃষ্টি কৰে তাড়াসন গাভৰু মাংসপেশী আৰু পিঠিৰ মাংসপেশী শক্তিশালী কৰে ত্ৰিকোণাসন এই আসনে কোমৰ দিশৰ নমনীয়তা আৰু দেশৰ পাৰ্শ্বীয় মাংসপেশী উন্নত কৰে এই শৰীৰৰ সামগ্ৰীক শক্তি বৃদ্ধি আৰু স্থিতিশীলতা বজাই ৰাখে অৰ্ধকূৰ্মাসন এই আসনটোৱে দেহৰ প্ৰায় সকলো অংশৰ ওপৰত কাম কৰে বিশেষকৈ পিঠি হাত আৰু ভৰিৰ শক্তি আৰু নমনীয়তা উন্নত কৰে উত্তনা পদাসন এই আসনে তলৰ পেটৰ শক্তি আৰু ভৰিৰ নমনীয়তা বৃদ্ধি কৰে হ্ৰাস আৰু পেটৰ মাজত শক্তি আনে নৌকাসন এইটো মূল শৰীৰৰ কোৰ অংশ অৰ্থাৎ পেট আৰু মূৰৰ মাজৰ শক্তিৰ বৃদ্ধিত সহায়ক হয় ই আৰু ধৈৰ্য ধৈৰ্যও প্ৰস্তুত কৰে ধনুৰাসন এই আসনে পিঠি আৰু কোমোৰৰ নমনীয়তা বৃদ্ধি কৰে ই পেটৰ প্ৰাচন সহায় আৰু শ্ৰেণী শক্তি বৃদ্ধি কৰে বক্ৰাসন এইটো এক ভাৰস্যামিক আসন ই মন আৰু শৰীৰৰ সংযোগ শক্তিশালী আৰু দতাল শক্তিৰ ধৈৰ্য উন্নত কৰে যোগা যোগাসন কেৱল শাৰীৰিক ব্যায়াম নহয় ই মানসিক আৰু আত্মিক উন্নতিকো সহায় কৰে উপৰোক্তি শাসন নিয়মাকৈ অনুসৰণ কৰিলে শৰীৰ নমনীয় সবল আৰু সুস্থ হৈ থাকে একে সময়তে মন শান্ত আৰু একাগ্ৰহ থাকে বৰ্তমান সময়ত ব্যস্ত জীৱনৰ মাজত শাৰীৰিক স্থিতিশীলতা আৰু শক্তি বজাই ৰাখিবলৈ যোগাযোগ এক অন্যান্য প্ৰদন্ত হিচাপে পৰিগণিত হৈছে সেয়েহে জীৱনৰ জীৱন গঢ়াৰ বাবে যোগাসন দৈনিক সেয়েহে জীৱনৰ যোগাযোগ দৈনিক অভ্যাসৰ অংশ হিচাপে লোৱা উচিত শৰীৰৰ নমনীয়তা আৰু শক্তি বৃদ্ধি কৰাত এয়াই